হয় নিশ্চয়কৈ আমি আমাৰ দিনত অৰ্থাৎ মই দুহেজাৰৰ বৰ্ষত মোৰ জন্ম আৰু মই দুহেজাৰ বৰ্ষত জন্ম হোৱাৰ পিছত আমাৰ মাহঁতে সদায় আবেলি পঢ়াৰ সৈতে পঢ়াৰ সহিতে আমাক খেলিবলৈ পঠাইছিল আৰু আমি ওচৰৰ খেলপথাৰত আমি আমাৰ সমনীয়াসমূহৰ সৈতে খেলিবলৈ গৈছিলোঁ আমাৰ লগৰে বহু কেই কেইগৰাকী এতিয়া বৰ্তমান জিলা পৰ্যায়ত আৰু জিলা পৰ্যায়ত খেলি এতিয়া ৰাজ্যিক পৰ্যায়তো তেওঁলোকে খেলি আছে গতিকে নিশ্চয়কৈ মই যদি মই ভাবোঁ অভিভাৱকৰ জৰিয়তে এটা যিটো হয় উৎসাহটো আমাৰ ঘৰৰ পৰাই উৎসাহটো পাব লাগিব প্ৰথম কথা এতিয়া বৰ্তমান সময়ৰ কথা যদি আমি ক'বলৈ যাওঁ কিছু কিছু ক্ষেত্ৰত সেই বিদ্যালয় বা মহাবিদ্যালয়সমূহৰ পৰা যিটো অত্যাধিক চাপসমূহ পৰিবলৈ ধৰিছে সেয়া পঢ়া পঢ়াৰ ক্ষেত্ৰতেই হওক বা অন্যান্য পৰ্ আনুষংগিক যিখিনি বিষয়সমূহ সেয়া হোমৱৰ্কেই হওক ঘৰুৱা ক্ৰিয়াৰেই হওক বা অন্যান্য কিবাকিবি কামত ব্যস্ত কৰাই ৰাখিছে যাৰ ফলত শিক্ষাৰ্থীসমূহ বা ছাত্ৰ ছাত্ৰীসমূহ বা শিক্ষক শিশুসকল কিছু কিছু পৰিমাণে এই খেলৰ প্ৰতি অনিচ্ছা জাগিছে গতিকে আমি আমি আমি দেখিবলৈ পাওঁ এতিয়া বৰ্তমান সময়ত স্কুল বা বিদ্যালয় বা মহাবিদ্যালয়সমূহত হয় যোগান ধৰে কিন্তু মহাবিদ্যালয়ৰ যোগানসমূহ এটা সীমিত সময়ৰ বাবেহে থাকে মই এইটো কাৰণেই ক'বলৈ গৈছোঁ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সময়ত যিদৰে আমি ল'ৰা ছোৱালীখিনিক খেলিবলৈ দেখি দেখি দেখি পাওঁ সেইদৰে কোনে কিন্তু বছৰৰ কোনো এটা মাহতে আমি খেলিবলৈ পোৱা নাযায় তাৰ সমানকৈ মই ক'বলৈ গৈছোঁ সেই বাৰ্ষিক ক্ৰীড়া সপ্তাহত যে ল'ৰা ছোৱালীখিনিয়ে যে ইমানকৈ খেলিবলৈ পায় সেই সময়তেই ল'ৰা ছোৱালীখিনিয়ে কিয় খেলিবলৈ পায় আৰু প্ৰত্যেকটো দিনত তেওঁলোকে যদি সিমানকণো যদি খেলিবলৈ পায় বা সময় উলিয়াই খেলে তেওঁলোকৰ শাৰীৰিকভাৱে বা অন্যান্য দিশতো তেওঁলোক আগবাঢ়ি যোৱাৰ মানসিকতা গঢ়ি উঠিলে হয় সেইটো ক্ষেত্ৰত মই কিছুমান ক্ষেত্ৰত মহাবিদ্যালয় বা বিদ্যালয় পৰ্যায়ত যিখিনি অভিভাৱক আছিল অভিভাৱক বুলি মই শিক্ষাগুৰুসকলৰ ক্ষেত্ৰতে কৈছোঁ তেওঁলোকক যিটো উৎসাহিত কৰিব লাগে যে তহঁতি খেল তহঁতি ভাল হ'ব পাৰিবি যে খেলৰ মাধ্যমেৰেও এখন পৃথিৱী আছে সেয়া তেওঁলোকক বুজাই দিব পাৰিব লাগিব খেলৰ প্ৰচাৰ কৰিবলৈ আমি প্ৰথমতে ঘৰৰ পৰাই শিকিব লাগিব এতিয়া অত্যাধিক চাপ দি পেলাই মাক দেউতাকে অকল ল'ৰা ছোৱালীক পঢ় পঢ় বুলি কৈ থাকিলে নহ'ব কিছুমান ল'ৰাৰ ক্ষেত্ৰত সেয়া দেখিবলৈ পোৱা নাযায় প্ৰত্যেকটো ল'ৰা চোকা নাথাকে তেওঁলোকৰ তেওঁলোকৰ যিটো এটা প্ৰণালী তেওঁলোকৰ অবয়ৱটো তেওঁলোকৰ মানসিকতাটো কিছুমান কিছুমান ক্ষেত্ৰত বেলেগ থাকে আৰু কিছুমানৰ হয় সকলো সকলো নহ'লেও বহুত ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত বহুত ভাল থাকে কিন্তু তেওঁলোক কিছুমান কিছুমান পঢ়াৰ বাহিৰেও অন্যান্য যিখিনি ক্ৰীড়া হওক বা অন্যান্য যিখিনি আনুষংগিক বিষয়সমূহৰ লগতে জড়িত হৈ থাকিবলৈ পোৱা হ'লে তেওঁ ভাল হ'ল হ'লে তেওঁলোকক ক'ব লাগিব তেওঁলোকক তেওঁলোকক বুজাই দিব লাগিব যে পঢ়াৰ পঢ়াৰ লগতে এটা শিক্ষাটো শিক্ষাটো নিশ্চয়কৈ বহুত বেছি বিশেষ দৰকাৰী হ'বই লাগিব হ'বই কিন্তু তাৰ বাদেও এখন পৃথিৱী আছে মই পুনতে ক'ব লাগিব চৰকাৰে এতিয়া খেল মহাৰণ পাতি আছে এটা যিটো এটা আঁচনি ৰাজ্যিক ভিত্তিত বা গাঁৱে গাঁৱে গাঁৱে ভূঞে গৈ ল'ৰা ছোৱালীখিনিক যিটো কৰি আছে যিখিনি কৰি আছে খেলৰ সৈতে জড়িত কৰাৰ যিটো এটা অভীলিপচা লিপচা এটা কৰাৰ কাৰণে যিটো প্ৰয়াস কৰি আছে মই সঁচৰাচৰতে তেওঁলোকক মই ধন্যবাদ দিবই লাগিব এয়া অসম চৰকাৰৰ ক্ষেত্ৰত এটা মই এটা আলোড়ণ সৃষ্টি কৰিছে বুলি ক'ব লাগিব যিটো খেল মহাৰণৰ কথা কৈছে মই ক'ব লাগিব আৰু এটা কথা চৰকাৰে নিশ্চয়কৈ এনেকুৱা ধৰণৰ পদক্ষেপ আৰু আগলৈ দিব লাগিব মই মই মই মই মই ক'বলৈ পালে আৰু ভাল লাগিব যদি কেনেবাকৈ কিবা এটা আঁচনিৰ জৰিয়তে হওক বা অন্যান্য কিবা প্ৰকাৰে যদি ল'ৰা ছোৱালীখিনিক এই যে ক্ৰীড়াৰ ক্ষেত্ৰত যোনখিনি এটা বেলেগ এখন পৰিসৰটোক আমি যদি একবাৰ বুজাই দিব পৰা যায় এটা ডাঙৰ এটা আলোড়ণৰ সৃষ্টি হ'ব আমাৰ ইয়াৰে ল'ৰা এদিন অলিম্পিকত মেডেল আনিব কলম কমনৱেলথত গেমছত খেলিবলৈ পাব এনেকুৱা এটা সময় আহিব যদিহে আমি এতিয়াই সেই পদক্ষেপটো লওঁ এতিয়াও আমাৰ ল'ৰা ছোৱালীয়ে ফিজিকেল ট্ৰেইনাৰ যিটো পি টি টিচাৰ বুলি কওঁ সেই পি টি টিচাৰৰ সৈতে তেওঁলোক তেওঁলোক তেওঁলোকে নাজানে সেইটোৰ বিষয়ে তেনেহ'লে ভাবক আমি ভাবি আমি ভাবি পাওঁ তাৰ পৰা যে আমি কিমান পিছ পৰি আছোঁ আমি সোনকালেই এই ক্ষেত্ৰটোত আমি নিশ্চয়কৈ জড়িত হ'ব লাগিব এটা পৰিসৰটোৰ বিষয়ে জানিব লাগিব আৰু প্ৰচাৰ কৰিবলৈ হ'লে সেয়া অভিভাৱকেই হওক বা বিদ্যালয়ৰ শিক্ষাগুৰুৱে তেওঁলোকক ল'ৰা ছোৱালীটোৰ যিটো এটা তেওঁলোকৰ কি কয় তেওঁলোকৰ ল'ৰা ছোৱালীখিনিৰ যিটো এটা ইচ্ছা শক্তি সেইটো আহৰণ কৰিব লাগিব আৰু নিশ্চয়কৈ তেওঁলোকে এটা এটা তেওঁলোকে এটা সাহস দিব লাগিব যে তই এইটো কৰিব পাৰিবি তই এইটো খেলৰ সৈতে জড়িত হৈ হ'ব লাগিব তই ক্ৰিকেটৰ লগত জড়িত হৈ আছ এদিন তই বিৰাট কোহলি হ'ব লাগিব পাৰিবি তই ফুটবলৰ লগত জড়িত হোৱা যদি তই ভাল খেলিব পাৰ তই এদিন পেলে মাৰাডুনা বৰ্তমান লিঅ'নেল মেচি এমবাপ্পে কিলিয়ান এমবাপ্পে আদিৰ দৰে এটা এজন ফুটবলাৰ হ'ব পাৰিব আমি যদি এতিয়াৰ পৰাই আমি সেই সেই এটা প্ৰৱণতা এটা যদি গঢ়ি তুলোঁ নিশ্চয়কৈ নিশ্চয়কৈ বুকু ডাঠ কৰি পেলাই আমি ক'ব পাৰিম যে অন্য ভৱিষ্যতৰ দিনত আমাৰ ভাৰতীয় ফুটবল দলতো তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব এটা নিশ্চয়কৈ এইবোৰ ক্ষেত্ৰতে কিছুমান ক্ষেত্ৰতে আমাৰ ভাৰতীয় ফুটবল দলটোৱে ফিফাত ফিফাৰ ফিফাৰ যোনটো এটা এশ সাতাইছ নং ৰে ৰেংকত বৰ্তমান আছে মই ভাবোঁ অইন এনেকৈয়ে আমি যদি ঘৰৰ পৰাই বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ বা বিশ্ববিদ্যালয়ৰ পৰা যদি আমি নেতৃত্ব দিব পাৰোঁ নিজৰ এটা নিজৰ নিজৰ নিজৰ ইচ্ছা শক্তিটোক বঢ়াই আমি যদি খেলৰ সৈতে জড়িত হ'ব পাৰোঁ নিশ্চয়কৈ অনাগত দিনত আমি নিজৰ জিলাখনক নিজৰ দেশ ৰাজ্যখনক নিজৰ দেশখনক এটা নিজৰ তাৰ লগতে নিজৰ মা দেউতাক বা শিক্ষাগুৰুসকলক এটা কি কয় তেওঁলোকক আমি ভাল লগাব পাৰিম তেওঁলোক গৌৰৱবোধ কৰাব পাৰিম যে তই মই আপোনালোকলৈ ল'ৰা এদিন কৰিব পাৰিম গতিকে সেয়াই মই ভাবোঁ যুৱ চামটোৱে সেয়া শিকা উচিত পঢ়াৰ সৈতে খেলো কৰিব লাগিব ধন্যবাদ